মোৰ জীৱনৰ কাহিনী মই কও এতিয়া মই সৰু এখন পাণ দোকান দিছিলোঁ তাৰপৰাই মই দোকানৰ দোকান দি দি দি দি তাৰ পৰাই এটকা দুটকাকৈ সাঁচি মই কেনেকৈ এখন ঘৰ বনাম ঘৰ সাজিম এইটো মনলৈ আনিলোঁ আনি মই এতিয়া তেনেকৈ কৰিয়ে পাণ দোকানখন দিয়ে চলি এতিয়া ঘৰটো লাহে লাহে সাজিছোঁ আৰু ঘৰটো সাজি যেন মই মোৰ ল'ৰা ছোৱালীক আৰু শিক্ষা দীক্ষাৰ ফালৰপৰাও চবফালে দিলোঁ তাৰপিছত মই ঘৰখনৰ প্ৰতি বহুত কষ্ট কৰিছিলোঁ সৰু পৰাই আৰু ঘৰৰ গোটেই বয় বস্তু কেনেকৈ ল'ম কি ল'ম কি মোৰ মনৰ আশা কেনেকৈ পূৰাম সকলোবোৰ ভাবি মই দোকানত সদায় মই ভগৱানক মূৰ দোঁৱাই মই ওলাই যাওঁ দিনটোৰ কাৰণে মই কষ্ট বহুত কৰিছিলোঁ সৰু পৰাই কষ্ট কৰোঁ ডাঙৰ হওতেও কষ্টয়ে কৰি মই কাম কৰি বহুত উপাৰ্জন কৰি ঘৰটো সাজিছোঁ তাৰপিছতে এতিয়া লাহে লাহে ল'ৰা ছোৱালীও ডাঙৰ হ'ল আৰু সিহঁতক খোৱা বোৱা সকলোবোৰ মই দায়িত্ব লওঁ চব চব ক্ষেত্ৰতেই মই তেওঁলোকক মানে কষ্ট নিদিয়াকৈ ডাঙৰ কৰিলোঁ তাৰ পিছতে মই এতিয়া লাহে লাহে আকৌ গুৰু গৃহখন বনালোঁ গুৰুগৃহত মই মূৰ দোঁৱাব কাৰণে সদায় মই ভাবি থাকোঁ তেওঁ যেন সদায় মই মূৰ দোঁৱাব পাৰোঁ মই আৰু সৰুৰে পৰাই মোৰ এইটো অনুভৱ থাকিল সৰু পৰাই মই এইবোৰ মনৰ আশা ভৰসা সকলোবোৰ মই যেন কষ্টৰ কৰিয়েই মই এনেকৈ কৰিম বুলি ভাবি থাকোঁ এতিয়া যেনিবা মনৰ আশাবোৰ কল্পনাবোৰ পূৰণ হৈছে আৰু মই এতিয়া গুৰুগৃহত মূৰ দোঁৱাও সদায় যাতে এনেকৈ ভগৱানে মোক আগুৱাই নিয়ে আৰু মই সকলোকে সেইটোকেই বুজাওঁ যাতে মই যেনেকৈ কষ্ট কৰি দ সৰু এখন পাণ দোকান দিয়ে এনেকৈ ঘৰটো বনাইছোঁ আৰু আনেও যাতে বনাওক মই আনকো এইটো কথা কওঁ কষ্ট কৰিলেহে মানুহে ভালকৈ খাবলৈ উৰিবলৈ পিন্ধিবলৈ পাৰিব আৰু মইও এনেকৈ কৰিয়ে খাইছোঁ আৰু মোক এক ক'তো মানে লাজ নকৰোঁ কৰ্ম কৰিবলৈ কৰ্ম কৰ্মই ধৰ্ম কৰ্ম কৰিলে সকলোৱে ভালকৈ খাবলৈ পাব আৰু ভালকৈ থাকিবলৈ পাব ভাল ঘৰ এখন সাজিব পাৰিব মা মনলৈ ভাল ভাব আনিব লাগিব ভগৱানৰ প্ৰতিও ব্ৰত থাকিব লাগিব ভগৱানৰ ওচৰত সদায় কৃতজ্ঞতা হৈ থাকিব লাগিব এইটোৱে মোৰ মোৰ মনৰ হে ভাব মানে মই মোৰ মনৰ কল্পনা পূৰণ কৰিলোঁ